পেট্ৰলৰ বৰ্ধিত মূল্যই মোৰ বাইকিংত বহুতো প্ৰভাৱ পেলাইছে

আগত দুশ টকা তিনিশ টকাৰ তেল ভৰালে মই দুই তিনদিন আপ ডাউন কৰিব পাৰোঁ এতিয়া মোক দুই তিনিশ ভৰালে এদিন মই যেনেতেনে আপ ডাউন কৰিবহে পাৰোঁ কিয়নো আগত কম আছিল এতিয়া বহুত বাঢ়ি গ'ল সেয়েহে এতিয়া মই বহুত টানি চলিবলগীয়া হয় কিয়নো মই যিমানতো মই ইনকম কৰোঁ সেই পইচাটো যিহেতু তেলৰ দাম বাঢ়িলে তাতে মই দিবলগীয়া হয় সেয়ে মোৰ বহুত কাম কৰিবলগীয়া থাকে আগত মই যিমান কাম কৰিব পাৰিছিলোঁ এতিয়া মই কৰিব নোৱাৰা হ'লোঁ অলপ অসুবিধা হোৱাৰ বাবে সেয়েহে ইন্ধনৰ অত্যাধিক ব্যৱহাৰে পৰিৱেশৰ যথেষ্ট ক্ষতি সাধন কৰিছে বহুতো সৰু বৰ বেমাৰ হৈছে বহুতো অচিন বেমাৰেও লগ লৈছে পৰিৱেশ প্ৰদূষণৰ ফলত ভৱিষ্যত প্ৰজন্মলৈও অশনি সংকেত নামি আহিছে ইন্ধনৰ অত্যাধিক ব্যৱহাৰ নকৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সঞ্চয় কৰিব লাগে কিয়নো বৰ্তমান প্ৰজন্মই যদি ইন্ধন সমূহ ব্যৱহাৰ কৰি শেষ কৰে তেতিয়া অনাগত দিনবোৰ যথেষ্ট কষ্টকৰ হ'ব ইন্ধনৰ অভাৱত বহুখিনি পিচ পৰি ৰ'ব সেয়েহে মই ভাবোঁ যে ইন্ধনৰ ইন্ধনৰ অপব্যৱহাৰ নকৰি সম্পদসমূহ সংৰক্ষণ কৰি ভৱিষ্যত সুৰক্ষিত কৰিব লাগে